ফোনসমূহত সুবিধা আৰু অসুবিধা দুয়োটা দিশেই আছে সুবিধাসমূহ হ'ল যেনে কম সময়ৰ ভিতৰতে তথ্য লাভ কৰা শিক্ষাৰ ক্ষেত্ৰত অৰিহণা দুই নম্বৰতে কম সময়ৰ ভিতৰতে আমি বিভিন্ন ধৰণৰ বয় বস্তু ক্ৰয় কৰিব পাৰোঁ সকলো বস্তুৰ আমি দাম দৰ ঘৰতে থাকি গম পাব পাৰোঁ ঘৰতে থাকি খাদ্য হওক বা অনেক ঘৰুৱা সাজ বা পোচাক

আদি বিভিন্ন তথ্য আমি ল'ব পাৰোঁ লগতে ইচ্ছা অনুযায়ী আমি বিভিন্ন ধৰণৰ কিতাপ পত্ৰ আমি পঢ়িব পাৰোঁ খুব কম সময়ৰ ভিতৰতে ব্ৰহ্মাণ্ডখনৰ তথ্য আমি পাই যাওঁ লগতে বিভিন্ন ধৰণৰ মানুহৰ লগত সম্পৰ্কত আহিব পৰা যায় দূৰত থকা সকলো আত্মীয় হওক অনেক বন্ধু বান্ধৱীসকল সকলোৱে আমি যোগাযোগ কৰিব পাৰোঁ ইণ্টাৰনেটৰ ক্ষেত্ৰত আমি জগতখন হাতৰ মুঠিতে লৈ থাকিব পাৰোঁ আৰু ইণ্টাৰনেটৰ অসুবিধাসমূহ হ'ল যেনে ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ ক্ষেত্ৰত অমনোযোগিতা লগতে সকলো বয়সস্থ হওক ছাত্ৰী হওক সকলো এলেহুৱাৰ দিশে আগবঢ়া লগতে চকুৰে কম দেখা শাৰিৰীক অসুস্থতা সময়ৰ দূৰ উপয়োগ লগতে বিভিন্ন কৰ্মত অমনোযোগ ইত্যাদি